বছৰৰ পিছত বছৰ ধৰি খেতিৰ বিভিন্ন পৰিবৰ্তন হৈছে আগতে মানুহে ঘৰতে হাল গৰুৱে হাল বাই খেতি কৰিছিল আৰু আজিকালি কৃষি বুলি ক'লে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰিব লৈছে ট্ৰেক্টৰে হাল বাই খেতি কৰে কিন্তু আগৰ নিচিনা আজিকালি শস্যবোৰ নোহোৱা হৈছে বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰি খেতি কৰে ইউৰিয়া ফ'চফৰাছ আদি বিভিন্ন ধৰণৰ সাৰ দি খেতি কৰি সেই খেতি খাইয়ো মানুহৰ বিভিন্ন অনিষ্ট সাধন হয় তাৰ উপৰিও ট্ৰেক্টৰে হাল বায় ট্ৰেক্টৰে মৰণা মাৰে আৰু বিভিন্ন ধৰণৰ আজিকালি ধান কটাৰ মেচিনো ওলোৱা হৈছে বৈজ্ঞানিক পদ্ধতিৰে খেতি আজিকালি কৰিব লৈছে আগৰ দিনতকৈ আজিকালি বহুত পৰিবৰ্তন হৈছে বুলি মই ভাবোঁ ধন্যবাদ